মই ভাবোঁ যে পঢ়া শুনা বিষয়ো দিব লাগে এইবোৰ পশু পক্ষী হাঁহ কুকুৰা মানে বস্তু পোহাৰ যাতে উঠি অহা ল'ৰা ছোৱালীও যাতে সেইবোৰ দেখি শিকক হাঁহ কুকুৰা পুহিব পাৰে এতিয়া ধৰ সকলো বস্তু এতিয়া চাকৰি কৰি খাব বুলিও নহয় হাঁহ কুকুৰা পুহিও চলিব পাৰিব এতিয়া যেনে ধৰক লোকেল মুৰ্গী এটা খাবলৈ হ'লেও যেনিবা ঘৰত থাকিলে খাব পাৰি আলহী অতিথি হ'লেও খাব পাৰিব ঘৰত থাকিলে যেনিবা আলহী অতিথি আহিলেও যেনিবা মাৰি খুৱাব পাৰিব এতিয়া উঠি অহা ল'ৰা ছোৱালীও যাতে এতিয়া আমি দেখুৱালেহে যেনিবা সিহঁতে জানিব ঘৰত হাঁহ কুকুৰা পুহিব লাগে সিহঁতেও শিকিব দেখিব যাতে দিলে আৰু ভালেই হয় যেতিয়া ল'ৰা ছোৱালীও শিকক এইবোৰ দেখি দেখি কেনেকুৱা কি কৰিব লাগে হাঁহ কুকুৰা কেনেকুৱা যতন কৰিব লাগে সেই বুলিয়ে ভাবোঁ আৰু